আমাৰ গাঁওখন ধেমাজি জিলাৰ মাজমজিয়াতে চমাজান পঞ্চায়ত পানীতোলা গাঁৱত আমাৰ আমাৰ গাঁওখনত বহুত উন্নত বুলিয়েই ক'ব পাৰি কিন্তু আমাৰ হাই স্কুল আছে নামঘৰ ধৰ্ম অনুষ্ঠান নামঘৰ আছে আকৌ ৰাচ ৰাস্তা পদূলিও ভালেই তাপা আমাৰ গাঁৱত কৃষি বহুত উন্নত আমাৰ গাঁৱত কিন্তু মুগাৰ খেতিও কৰি চোম গছ আছে মুগাৰ খেতি ধান মীন কৰা বাৰিষা যিখিনি খেতি কৰোঁ ধান ৰোৱা খেতি পথাৰ কৰোঁ আৰু খৰালি দিনত বাৰীৰ শাক পাত আলু খেতি আলু ডাংবডি কবি সকলো ধৰণৰ খেতি কৰা হয় কিন্তু আমাৰ খেতিৰ লগতে আমাৰ শিক্ষানুষ্ঠানো আমাৰ বহুত উন্নত আগবঢ়া সকলো ল'ৰা ছোৱালীয়ে শিক্ষাৰ ক্ষেত্ৰত আৰু খেলৰ কাৰণে যোগদান দিয়ে আমাৰ বিহুটো বিহু আমাৰ ব'হাগ বিহুত আমাৰ সকলোৱে এটা বহুত এইটো ভাল লগা দিন আমি খেতি বিহুত আমি সকলোৱে বয়সস্থৰ পৰা সৰুলৈকে আমাৰ গোটেই সকলোৱে লগ লাগি আমাৰ বিহুটো আমাৰ বিহু কৰা হয় আৰু নামঘৰত আমি সকলোৱে লগ খাই এটা বনভোজৰ ৰং ধেমালিৰে আমি খানা খাওঁ আমাৰ গাঁওখন এখন আমাৰ গাঁওখন একে মেইন ৰাস্তাৰ কাষতে আমাৰ গাঁৱত সকলো ৰাস্তা পদূলি ধুনীয়া আৰু মানুহবিলাক সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত কিছুমানে তাঁতৰ তাঁত বোৱা তাঁত হাতেৰে কাপোৰ বৈ ব্যৱহাৰ কৰে কিছুমানে মুগা পুহি সূতা কাটি মুগাৰ সূতা ব্যৱহাৰ কৰে এড়ী কাপোৰ এৰা গছৰ পৰা মুগা পুহি এড়ী কাপোৰ ব্যৱহাৰ কৰে আৰু তাঁত সকলোৱে তাঁতৰ বৈ আজি তাঁতৰ ব্যৱহাৰ কৰে আৰু তাঁত বয় তাৰ পিছত আৰু মানুহবিলাকে সকলোৱে অৰুণোদয় যিবিলাকে মানুহ বিকলাংগ বিধৱা সিহঁতৰ চৰকাৰে অৰুণোদয় দিছে আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকে কুইজ আৰু পৰীক্ষা ক্ষেত্ৰত যোগদান দি সেনেকেও সফলতা আগবাঢ়িছে আমাৰ সকলোৱে গা গাঁৱত আমাৰ দুটা নামঘৰ এখন স্কুল হাইস্কুলৰ ফিল্ড আছে হাই স্কুল এখন আছে সকলোৱে সেই ফিল্ডখনত খেল ধেমালি কৰে সেই কৰে আৰু ফাৰ্ম খোলা মানুহে হওক কোনো এনেয়ে নাথাকে সকলো মানুহে ফাৰ্ম এখন এখন নিজৰ চোম গছৰ ফাৰ্ম লগাইছে মুগা পোহে আমাৰ গাঁৱত আৰু উন্নত মানে কৃষি বিভাগৰ মানুহো আছে চাকৰি কৰা শিক্ষক আৰু বেলেগ বিভাগত চাকৰি কৰা মানুহো আছে আমাৰ গাঁৱত এই আছ গাঁওখন এনেকৈ চলিছে আৰু আৰু সকলোৱে মই মিলি জুলি আমি আমাৰ অনুষ্ঠানবোৰ আমি এটা অনুষ্ঠান আছে আমাৰ নাম সকলোৱে এটা উৎসৱৰ শংকৰ নামঘৰ যি যেতিয়া যি উৎসৱ হয় নামঘৰতে আমি সকলোৱে মিলি জুলি অনুষ্ঠান কৰোঁ লক্ষী পূজা হেৰি পাতোঁ শংকৰ উৎসৱ পাতোঁ আমি নামঘৰত সকলোৱে মোকামিলা কৰি পাতোঁ আৰু আমাৰ আৰু এতিয়া বা খৰালি দিনত আমাৰ শাক পা শাক পাচলি সকলোৱে নিজৰ খেতি কৰোঁ আমি গাঁৱত গাঁৱৰ আমাৰ গাঁওখন বেছি ডাঙৰ নহয় যদিও আমাৰ সকলোৱে আমাৰ কৰ্মৰ ফলত কৰ্মৰ হেৰিত ব্যস্ত হৈ থাকে আৰু কিছুমানে গাঁৱত ধুনীয়াকৈ এখন ফাৰ্ম আছে ব্ৰইলাৰ ফাৰ্ম আছে আমাৰ ৰাস্তা কাষতে আমাৰ টাউনলৈ যাবলৈ অহা যোৱা কৰিবলৈ সুবিধা হয় আমাৰ অনুচ আমাৰ আৰু এতিয়া খেতি শেষ হোৱাৰ পাছত মানুহে এতিয়া আমাৰ বাৰিষা খেতি কৰি শেষ হোৱা পাচ ধান খেতি কৰাৰ পাছত মানুহে আকৌ ধান ধান খেতি শেষ হোৱাৰ পাছত মানুহে খেতি কৰি সৰিয়হ খেতি কৰি ধান দাব ধান দোৱাৰ পাছত সৰিয়হ খেতি সৰিয়হ উঠাব মাহ উঠাব মাহ খেতি কৰে তাৰ পিছত এনেকৈ আগবঢ়া আমাৰ পানীতোলা ৰাইজে কোনো পিছপৰি থাকোঁ কাম নকৰোঁ বুলি পিছপৰি নাথাকে সকলোৱে কাম কৰি থাকে আমাৰ মানুহখিনিৰ সকলোৰে এককা একতা এটা আছে আমি সকলোৱে লগ লাগি তাঁতৰ উইভিং খুলিছোঁ কিছুমানে উইভিং খুলিছে কিছুমানে মেচিন চলায় এনেকৈ মানুহৰ আগবঢ়া পথটো আমি বাচি লৈছোঁ চাকৰি কৰাবোৰে চাকৰি কৰে কৃষকৰ মানুহবিলাকে খেতি পথাৰত আমি ব্যস্ত হৈ থাকো আকৌ তাঁত বওঁ মানুহবিলাকৰ আৰু চৰকাৰে আমাক সুবিধা নিদিয়াও নহয় সুবিধা দিছে যিবিলাকে উপযুক্ত পাবলগীয়া অৰুণোদয় আছে অৰুণোদয় পায় পেঞ্চনাৰ লোকে পেঞ্চনাৰ পায় আমাৰ সকলোৱে যাতে আমাৰ এইখিনি যিখিনি কৰিব গাঁৱৰ বিষয়ে আমাৰ ৰাস্তা পদূলি ভাল ৰাস্তা পদূলি ইমান অসুবিধা নহয় কায়ে কায়েন্টটো আমাৰ ঠিকে আছে পানী যোগান পাওঁ আমি চৰকাৰে যিটো ধৰিছে পানী পাওঁ আমাৰ আৰু গোটৰ আমাৰ গাঁৱত আছে আত্মসহায়ক গোট আছে গোটৰ পৰা আমি বহুতখিনি সহায় পাওঁ এনেকৈ আমি আছো আৰু আৰু আমাৰ যিখিনি কৰিবলগীয়া আমি আগবাঢ়িব লাগে আৰু চেষ্টা কৰিছোঁ আগবাঢ়ি যাবলৈ কিছুমান আমি নজনা কামো আছে চেষ্টা কৰিছোঁ আগবাঢ়ি যাবলৈ গাঁৱত কিবা কিছুমান আমাৰ আৰু আমাৰ নামঘৰত সকলোৱে আমাৰ জেঠৰ জেঠ মাহত আমি নাম আইৰ নাম লওঁ আইৰ নাম লোৱাৰ পাছত নাম লৈ আমাৰ গোটেই সকলো গোপিনীয়ে নাম উঠায় তাৰ স্কুলৰ ফিল্ডত খেল ধেমালি চলে আমাৰ মহ গোটেই গাঁওবাসীৰ হৈ আমাৰ খেল ধেমালি পাতোঁ আমি খেলত যোগদান দিওঁ আমাৰ গাঁৱৰ তাৰ মানুহখিনি আমাৰ গোটেইখিনি লৈয়ে মানুহ আমাৰ একতা এটা আছে আমাৰ আৰু গাঁৱত ধৰ্মানুষ্ঠানটো আমাৰ একতা হৈ গোটেই সকলোৱে আমি বিহু কৰোঁ বিহু কৰি আমি এটা নামঘৰৰ কাৰণে আমি নামঘৰৰ কাৰণে আমি এটা গোটেই সকলোৱে আমি কাম কৰোঁ আমাৰ মানুহবিলাকে চবেই নিজৰ নিজৰ কামত ব্যস্ত হৈ থাকে কোনো চবতে থাকোঁ আৰু

তাৰ পাছত আকৌ এইটোৱে আৰু আমাৰ সেনেকৈ গাঁওখনৰ আমাৰ ধেমাজি জিলাৰ পৰা বেছি দূৰ মাজ মজিয়াতে আমি আছোঁ ৰাস্তাৰ কাষত আমাৰ অসুবিধা নাই অহা যোৱা কৰিব কাৰণে টাউনলৈ